পৰ্যটকসকল আমাৰ ইয়ালৈ আহিলে চাবলগীয়া পৌৰাণিক হিষ্টৰিকেল প্লেচতো আছেই বহুতো ইভাগে নেচাৰেল প্লেচো আছে বহুতো মানে প্ৰাকৃতিক সৌন্দৰ্যৰেও ভৰপূৰ আছে আমাৰ নৰ্থ ইষ্ট অসমখন আকৌ ইভাগে চৰকাৰে বনোৱা আছে আপোনাৰ চাৰিখনকে দলং ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা সুদীৰ্ঘ দলং আছে বগীবিল দলং ঢলা শদিয়া এইফালে শৰাইঘাট দলং কলীয়াভোমোৰা দলং এইবোৰ পৰ্যটকে চাবলগীয়া বিষয়বস্তুৱেই শ্ৱিলঙলৈ গ'লে মানে আছে আপোনাৰ বৰাপানী চেৰাপুঞ্জী য'ত অনবৰতে বৰষুণ হৈ থাকে চেৰাপুঞ্জী আৰু আছে আপোনাৰ এইফালে নৰ্থ ইষ্ট আহিলে আছে আমাৰ বুদ্ধিষ্ট টেম্পুল নামচাইত আছে প্ৰাকৃতিকভাৱেতো চাবলগীয়াই কিছুমান বিশেষ গুৰুত্বপূৰ্ণ নাম নহ'লেও জেগাডোখৰ নাম অনুসৰি মানে পপুলাৰ টুৰিষ্টসকলৰ অহা যোৱা কৰি থাকে সেইবোৰ জেগালৈ শিৱসাগৰতো আছেই এইবোৰ আৰু ৰংঘৰ কাৰেংঘৰ সেইবোৰতো চাবলগীয়াই আৰু এইফালে আছে লখিমপুৰফালে আছে হাবুং আহোম স্বৰ্গদেউৰ ৰাজধানী সেয়ালৈও পৰ্যটক গৈ থাকে গোটেই বাৰ মাহ যায় এইফালে

য' আকৌ এইফালে পাছিঘাটৰ ফালে আছে আমাৰ ব্ৰহ্মপুত্ৰৰ যি উৎপত্তিস্থল ছিয়াং নদী সেয়ালৈও যায় অৰুণাচল পাছিঘাটৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলগীয়া জেগা বহুত পৰ্যটক যায় নগাঁৱত আছে আপোনাৰ আমাৰ শংকৰদেৱৰ বৰদোৱা নামঘৰ

বৰদোৱা নামঘৰ এতিয়া আকৌ নগাঁৱত বনাইছে মৃত্যুঞ্জয় শিৱ মন্দিৰ এনেধৰণে পৰ্যটকে চাবলগীয়া বস্তু ধেৰ আছে

আৰু প্ৰাকৃতিক পৰিৱেশততো একেবাৰে ভৰপূৰেই পৌৰাণিক ঐতিহাসিক বস্তুও আছে চাব পাৰি আৰু সকলো